মই এই কৰুণা সময়তে ফিটনেছ ট্ৰেকাৰ মানে যিহেতু ঘড়ী পায় আজিকালি সেইটো কিনিছিলোঁ তাত আপোনাৰ ফেচিলিটি বহুত আছে ধৰক হাৰ্টবিট ট্ৰেক কৰিব পাৰি আপোনাৰ ল'কেশ্যন ট্ৰেক কৰিব পাৰি আজিকালিতো বাৰু ফ'ৰ জি ওলোৱাৰ পিছত ফোনো আপুনি মোবাইলটো পকেটত থাকিলেই হ'ল ব্লুটুথ কানেক্ট কৰিলে আপুনি ফোনো কৰিব পাৰিব আৰু তাৰপৰা মই এই মানে বহুত প্ৰফিট হৈছে যিধৰণৰ আপোনাৰ ধৰক মই চাইকেলিং কৰিলে আপোনাৰ চাব পাৰি আপোনাৰ দৌৰা ওলাই যায় লগতে সেইটো ৱাটাৰ ৰেজিষ্টেঞ্চো হয় তাৰপৰা তাত ব্লাড প্ৰেছাৰ আপুনি চাব পাৰিব আপুনি খালি এটা আপুনি ধ্যান দিব লাগিব যে আপুনি ধৰক আজিকালি সস্তীয়া মাৰ্কেটত বহুত ওলাই গৈছে সস্তীয়া মাৰ্কেটত আপোনাৰ ধৰক ধেৰ ঘড়ী পাব সেইবোৰ খালি আপুনি তাৰপৰা অলপ বাচি থাকিব লাগিব অলপ আপোনাৰ ভাল ব্ৰেণ্ডৰ ল'লে আপুনি তাত ধৰক ধৰক আপোনাৰ চুগাৰ চুগাৰ লেভেল চাব পাৰিব ব্লাড প্ৰেছাৰ চাব পাৰিব সেই ধৰণৰ বহুতখিনি কাম আপুনি তাত চাব পাৰে আৰু মোৰ যিহেতু দেউতাৰ আপোনাৰ ব্লাড চুগাৰ আছিলে তো মই সেই দেউতাৰ কাৰণে মই ব্লাড প্ৰেছাৰ কাৰণে চৰি ব্লাড প্ৰেছাৰৰ কাৰণে মই ব্লাড প্ৰেছাৰ মনিটৰ এটা কিনি আনিছোঁ আৰু তাৰপৰা মই বহুত লাভদায়ক হৈছোঁ বাৰু তাৰপিছত আৰু আমাৰ দেউতাৰ লগতে চুগাৰ হেৰিও আছে গতিকে মই চুগাৰ মণিটৰ এটাও কিনি আনিছোঁ আৰু ধৰক আপোনাৰ আৰু নিয়ম আপোনাৰ নিজৰ যিটো নীড সেইবোৰ চাই আপুনি কিনিলে ভাল হয় কাৰণ মাৰ্কেটত বহুত ডুপ্লিকেট ব্ৰেণ্ডো আহিছে আৰু আপোনাৰ ধৰক যিটো খালি আপুনি ল'লে খালি এটা মানে ভাল ব্ৰেণ্ডৰ এটা ল'ব লাগে